আমাৰ ইয়াত বিদ্যুত ব্যৱস্থাটো একেবাৰে নূন্যতম বুলি ক'ব পাৰি কাৰণ কাৰেন্টটো থাকে কিন্তু মাজে মাজে গৈ থাকে অহা যোৱা কৰি থাকে গ'লে কেতিয়াবা এঘন্টা বা দুঘন্টালৈকে নাহে কেতিয়াবা আকৌ পোন্ধৰ মিনিট বিছ মিনিট তেনেকৈ তেতিয়ালৈ পোন্ধৰ বিছ মিনিটলৈকে থাকে তেনেকৈ অহা যোৱা কৰি থাকে তেতিয়া মানে অকণমান প্ৰব্লেম হয় আৰু পাৱাৰ কাটৰ বাবে আমাৰ বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে যিহেতু ঘৰত এজনী সৰু ছোৱালী আছে গৰমৰ দিনত বহুত অসুবিধা হয় কাৰণ আমাৰ ঘৰত ইনভাৰ্টাৰো নাই ছোৱালীজনী অকণমান গৰম পালে আমনি কৰে কাৰেন্টো নাথাকে বৰকৈ অহা যোৱা কৰি থাকে দিগদাৰ হয় আৰু ঠাণ্ডা দিনত যিহেতু আমাৰ ঘৰত হিতাৰ এটা আছে ছোৱালীজনী বৰকৈ ঠাণ্ডা লাগিলে হিতাৰটো লগাই দিওঁ তেতিয়া কাৰেন্টটো আকৌ অহা যোৱা কৰি থাকে মাজে মাজে অহা যোৱা কৰি থাকে তেতিয়াও অকণমান সমস্যা হয় আৰু যিহেতু গৰম দিনত বাৰিষা বতৰত আচলতে বতাহ ধুমুহা মাৰে বতাহ ধুমুহা বৰষুণ যদি দি থাকে একেৰাহে আৰু গছ গছনি ভাঙিলে বতাহ ধুমুহা মাৰিলে তেতিয়া মানে কি হয় কাৰেন্টটো এদিন বা দুদিনৰ কাৰণে নিদিয়ে তেতিয়াও বহুতো সমস্যাৰ সন্মুখীন হয় কাৰণ আমাৰ ঘৰত যিহেতু পানীৰ ব্যৱস্থাটো একে পানীটো কাৰেন্টৰ পৰা মটৰৰ পৰা উলিওৱা হয় সেইকাৰণে আমাৰ বহুত সমস্যা হয় সেইকাৰণে আৰু যিহেতু পানীৰ টেঙ্কীও নাথাকে উলিয়াবলৈ পানী উলিয়াই থবলৈ সেই কাৰণে এদিনৰ কাৰণে কাৰেন্টটো যদি কাটি দিয়ে আমাৰ পানীৰো বহুতো অসুবিধা হয় আৰু ৰাইচ কুকাৰ এটাও আছে ৰাইচ কুকাৰটোত কেতিয়াবা কেতিয়াবা ভাত বনাওঁ ভাত বনালোঁ ও কাৰেন্টটো পাতোহে অলপ পাচতে নাই আকৌ কাৰেন্টটো গুচি যায় তেতিয়া আকৌ ভাতখিনি বেয়া হৈ যায় সেনেকৈ বহুত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়